হেল্ল' অ' অ অ আমাৰ আমাৰ স্কুলত আমাৰ হাইস্কুলত এই বিহু ফাংচন পাতিবলৈ লৈছে এই ফাংচনত তুমি কি জইন কৰিবা অ ঠিক আছে তেন্তে সোনকালে তুমি জইন কৰি ল'বা ফাংচনত অ হ'ব দিয়া তেতিয়াহ'লে